অঁ কওকচোন বাইদেউ অঁ চাহপাত অঁ অঁ চাহপাত আনিবলৈ যাম যোৱা কথা আছিলে চাহপাত তুলিলে নেকি বাৰু

হয় অঁ কিমান মান তোলাই থোৱা আছে বাৰু এক কুইণ্টেলমান হ'বনে বাৰু অঁ তাৰপৰা দাম দৰটো কিবা বাঢ়িছে নেকি অঁ হেৰি আমি মই সদায় আনি থকা মানুহ যে গতিকে কিবা এটা অকণমান কম বেছ কৰিব আৰু পাঁচ টকা মান অঁ হ'ব অঁ মই কাইলৈ গৈ আছোঁ বেলেগক নিদিব অঁ হ'ব